ক্ৰীড়াৰ সৈতে মহিলা জড়িত হৈ আছে মই ক্ৰীড়াৰ সৈতে জড়িত থকা মহিলা তিনিগৰাকীক চিনি পাওঁ প্ৰিয়ংকা এনিশা চন্দ্ৰমা মই ভাবোঁ ক্ৰীড়া জগতখন যিদৰে পুৰুষৰ বাবে মুকলি ঠিক সেইদৰে মহিলাৰ বাবেও মুকলি হ'ব লাগে কাৰণ পুৰুষ মহিলা দুয়োৱে ক্ৰীড়া জগতখনত নিজৰ পাৰদৰ্শিতা লগতে নিজৰ সক্ষমতা আৰু নিজৰ ক্ৰীড়াৰ যি প্ৰভাৱ সেই দেখুৱাব পাৰিব ল পাৰিব লাগে পুৰুষে যিদৰে নিজৰ যোগ্যতা দেখুৱাব পাৰে ক্ৰীড়াৰ ক্ষেত্ৰত ঠিক সেইদৰে মহিলাও যাতে নিজৰ যোগ্যতা ক্ৰীড়াৰ ক্ষেত্ৰত দেখুৱাব পাৰে সেইবাবে মহিলাৰ বাবেও ক্ৰীড়াৰ জগতখন এখন বিশাল পাহাৰৰ দৰে হৈ পৰক